অ' বজাৰ কেনেকুৱা চলিছে

অ' তে এতিয়া চব মানে মাল অহা নাই নেকি অ' অ' অ' তাকে তাকে মানুহখিনিয়ে দাম হ'লে ধৰি লওক খাবলৈও অকণমান দিগদাৰ হৈ যায়

অ' এই তেনেকৈ চলাব লাগিব আৰু অ' অ' এই বস্তুখিনি যিমান পাই অলপ কম দামত আনিবলৈ চাওক তেতিয়াহে

নহ'লে অ' নহ'লে এতিয়া অধিক দামত আনিব হ'লে এতিয়া নিজলৈকে ৰাখিবনে এতিয়া আপুনি হেৰিয়কে চাব বাৰু দোকানলৈকে চাব গ্রাহকলৈও চাবলগীয়া হৈ যায় অ' ঠিকে আছে ঠিকে আছে বাকী আমাৰ মানে কি এতিয়া কি চলাব আপুনি দোকান গোটেইখন যেনে তেনে অনলাইনৰ বেপাৰী হৈ গ'ল এতিয়া গোটেইখন অন অনলাইনতে হৈ গ'ল আৰু আজিকালি গোটেইখন মানে বস্তু বাহনি তেনেকৈ এই দোকান বিক্ৰী বিক্ৰী বাত্ৰা নাইকিয়া হৈ থাকিলে আপোনাৰ এই যিটো ল'ৰা থাকে এতিয়া তাক এতিয়া পইচা দিবলৈকে পইচা নাই এনেকুৱা হৈ গৈছে মানে আপোনাৰ কি ক'ব গোটেইখন অনলাইনত হৈ যোৱা নাই জানো আজিকালি সৰু বস্তুৰ পৰা একদম ডাঙৰ বস্তু লৈকে চবে আৰু মনৰ পচন্দৰ পাই যায় আমাৰ ইয়াত আহিলে মানুহটোও আহিব লাগে আকৌ দামে দৰেও পতিব লাগে লাগিলে অনলাইনত দুটকা দামেই হওক লৈ লয় আৰু কি কৰিব উপাই নাইকিয়া হৈ গৈছে আৰু তেনেকুৱা হৈ গৈছে এতিয়া মানে এই আমাৰো একেই হৈ গৈছে কি বুলি কয় মানে দোকান চলাবলৈকে দিগদাৰ হৈ গৈছে যি দেখিছোঁ আপোনাক অ' তেনেকুৱাই আৰু কি কৰিব উপায় নাই এতিয়া তেনেকেই চলাব লাগিব দোকানখন এতিয়া চলাই নিব লাগিব হয় নহ'লেনো এতিয়া কেনেকৈ নিজেও চলিব লাগিব ন সেইটোৱে আৰু কি কৰিব এতিয়া বাকী ভালে কুশলে আছে নহয় বাৰু ঠিক আছে তেতিয়াহ'লে হয় হয় এই নক'বই একেই অৱস্থা হৈ গৈছে মোৰ বহুত দিনৰ মালেই পৰি আছে আপোনাৰ এতিয়া ওচৰত সেয়াই আও কি কৰিব উপায় নাই ঠিক আছে তেতিয়াহ'লে হ'ব দিয়ক ঠিক আছে ঠিক আছে